মই এবাৰ মাজুলীৰপৰা গুৱাহাটীলৈ গৈছিলোঁ গুৱাহাটী কলাক্ষেত্ৰ হওক বা গুৱাহাটী যিবিলাক ঠাই আছে সেইসমূহ ফুৰিম বুলি গৈছিলোঁ চাওঁতেনে যিহেতু মাজুলীৰপৰা আমাৰ তেজপুৰ হৈ যাব লাগে গুৱাহাটীলৈ সেই সুদক্ষ তেৰ ঘণ্টা যাত্ৰাত আমি বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ প্ৰথম কথা হৈছে যে গাড়ী যেতিয়া গৈছিলোঁ গাড়ীত যাওঁতেনে আমাৰ প্ৰস্ৰাৱ কৰিবৰ কাৰণে বহুত অসুবিধা হৈছিল আৰু যিহেতু গাড়ীবিলাক ৰৈ ৰৈ নাযায় আৰু ৰয় তেল ডিপুত এটা বা দুটাত ৰয় বেছি নৰয় বা এজন দুজনৰ সুবিধা অনুযায়ী নৰয়েই কেইবাজনৰ যেতিয়া প্ৰব্লেম আহি পৰে তেতিয়াহে তেওঁলোকে ৰখোৱা দেখা যায় সেই ক্ষেত্ৰত প্ৰস্ৰাৱ কৰাৰ ক্ষেত্ৰত বহুত বেছি অসুবিধা আমি সন্মুখীন হোৱা দেখিব পাইছিলোঁ আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো যিহেতু নিৰ্দিষ্ট ঠাইতহে ৰখাইগৈ ধৰক মাজুলীৰপৰা গৈছিলোঁ গুৱাহাটীলৈ গুৱাহাটীৰপৰা যাওঁতে যিহেতু মাজুলী একেবাৰে তেজপুৰত ৰখাইছিলে খাবৰ কাৰণে তেজপুৰত তেতিয়াওতো বাৰটা এটা বাজি আছে সেই সময়ত খাদ্যৰ ক্ষেত্ৰত বহুত বিশেষ মানে অসুবিধা দেখা যায় কিয়নো সেই সময়ছোৱাত বহুত মানুহ ভিৰ হয় বহুত কেইখন গাড়ী আহে বিভিন্ন ঠাইৰ পৰা সেইসমূহত মানে বহুত বেছি ভুল খাদ্যৰ ক্ষেত্ৰত আমি অসুবিধা দেখোঁ আৰু সেইটো অভিজ্ঞতা আৰু কিবা তাত পাই গৈ উবেৰ ভাড়া কৰিলোঁ উবেৰ ভাড়া কৰাৰ পাছত তেওঁলোকৰ লোকেশ্যন দিলেও আহি পোৱাত দেৰি হৈছিলে সেইটো এটা অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ আৰু যোৱা মেলা ক্ষেত্ৰত মানে বহুত অসুবিধা সেয়া অসুবিধাৰ অনুযায়ী আৰু যদি অভিজ্ঞতা শ্বেয়াৰ কৰোঁ এবাৰ যিহেতু মাজুলীৰপুৰা অৰুণাচললৈ গৈছিলোঁ নিজৰ গাড়ী লৈ গৈছিলোঁ ঠিকেই আছিলে গৈ আছিলোঁ গৈ থকা গৈ থাকোঁতে তেল ভৰাই নিছিলোঁ তেল ভৰাই নিদিলে মাজতে কিহৰ বিজুতিৰ কাৰণে তেল পৰিলেইনে কি নাজানো কিন্তু তেল খতম হৈ গৈছে তেল ভৰাই ভৰাইছিলোঁ ভৰাবৰ কাৰণে বহুত ঠাইত ডিপু চাৰ্জ কৰিলোঁ নেটৱৰ্ক চাৰ্জ কৰিলোঁ অ'ত দেখাই ত'ত দেখাই যলৈকে যাওঁ তাত নাপাওঁগৈ বা ইটো তেল ডিপুলৈ যাওঁ তেল শেষ হৈ যায় দেৰি হয় যিহেতু ৰাতিপুৱা হৈ যায় ৰাতিপুৱা গৈ সেই পাহাৰীয়া পাহাৰৰ মাজে মাজে গৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখিব পোৱা যায় আৰু তাত গৈ থকা মেলাতো বহুতখিনি অসুবিধা হৈছিলে আৰু বাটত যাওঁতে আমি যিহেতু প্ৰস্ৰাৱগাৰটো ইমান সুবিধা নাছিলে ছোৱালী হিচাপে বহুতখিনি প্ৰস্ৰাৱ কৰাৰ ক্ষেত্ৰতো বহুতখিনি অসুবিধা আমি দেখিছিলোঁ আৰু সেই তেল তেল ভৰোৱাৰা ক্ষেত্ৰত বহুত ঠাইলৈ গ'লোঁ কেইবাটাও তেল ডিপু ইটোলৈ যাওঁ সিটোত তেল শেষ হৈ যায় ইটোত যাওঁ তেল নাই তেনেকৈ তিনিটামান সলোৱাৰ পাছত কষ্টৰে মষ্টৰে এটাত পালোঁগৈ সেইটো এটা অভিজ্ঞতা মাজুলীৰপৰা অৰুণাচললৈ যোৱা আৰু মাজুলীৰপৰা মাজুলীৰপৰা এবাৰ কাৰ্বি আংলঙলৈ গৈছিলোঁ কাৰ্বি আংলঙলৈ যাওঁতেনে যিহেতু আমি ট্ৰেইনত যাব লাগে ইয়াৰপৰা মাজুলীৰপৰা ফেৰী পাৰ হওঁতেনে পাৰ পাৰ হৈছোঁ ছটামান বজাত তাৰপৰা গৈ তাৰপৰা গৈ ট্ৰেইন যোৰহাট ট্ৰেইন ষ্টেচনত উঠিলোঁ উঠি কাৰ্বি আংলং সেই প্ৰস্ৰাৱ কৰাৰ ক্ষেত্ৰত যদি ট্ৰেইনত যাওঁ ট্ৰেইনত বহুত লেতেৰা হয় তাত প্ৰস্ৰাৱ চস্ৰাৱ কৰিবৰ কাৰণে দিগদাৰ হয় আৰু ছেফটিৰ ক্ষেত্ৰতো ৰাতিটো জাৰ্ণি কৰিবলৈ অলপ ভয়েই লাগে তাত প্ৰস্ৰাৱৰ ক্ষেত্ৰতো গম পালোঁৱেই যে বহুতখিনি অসুবিধা হয় আৰু ট্ৰেইনৰ ট্ৰেইনততো নিৰ্দিষ্ট টাইমতেহে ৰাতি খোৱাতো দিয়ে আৰু সেই যাওঁতেনে য'ত ট্ৰেইনত বস্তুখিনি বিকে খোৱা খাদ্যসমূহ সেই খাদ্যসমূহ এজ এ বহুত মানে ফ্ৰেছ নহয় বস্তুখিনি খাবপৰা নহয় সেইকাৰণে মানে বহুত অসুবিধা দেখা যায় খাদ্যবস্তু খাদ্য ক্ষেত্ৰত আৰু তাতো গৈ থকা মেলাৰ ক্ষেত্ৰতো অনেক অসুবিধা আমি দেখিবলৈ পাওঁ থকা শোৱা হোটেল ভাড়া কৰা কিছু কিছু ক্ষেত্ৰত আগতীয়াকৈ ঠিক কৰি থ'ব লাগিছিলে কাৰ্বি আংলঙত সেই পাহাৰীয়া ঠাইখনত যেতিয়া গৈছিলোঁ তেতিয়া প্ৰথমতে ৰূমৰ ক্ষেত্ৰত অসুবিধা হৈছিল তাৰপৰা খাদ্য খাদ্যৰ ক্ষেত্ৰতো অসুবিধা হৈছিল যিহেতু আমাৰ কোনো চিনাকি নাছিলে ৰাতি গৈ পাইছিলোঁগৈ ৰাতি গৈ পাই ইমানেই অসুবিধা হৈছিলে যে তাত খোৱা খাদ্যটো আমি খাবপৰা নাছিলোঁ বহুতখিনি অসুবিধা দেখিবলৈ পোৱা গৈছিলে আৰু সেই তিতা কেহা অনুযায়ী আকৌ ঠিক তেনেদৰে ঘূৰি আহোঁতেনো ট্ৰেইনত বহুতখিনি ৰাতি আমি ঘূৰি আহিছিলোঁ ৰাতি চাৰে দহটামান বজাত আহিছিলোঁ ট্ৰেইনত আহোঁতেনে সেই প্ৰস্ৰাৱৰ ক্ষেত্ৰত অসুবিধা তাৰপৰা খোৱা খাদ্য বস্তুৰ ক্ষেত্ৰত মই কৈছোৱে ফ্ৰেছ বস্তু পোৱা নাযায় বুলি আৰু আৰু তেতিয়া যিখিনি থকা ছোৱালী হিচাপে যেনেকুৱা ছোৱালী এজনী যেনেকৈ সুৰক্ষিত যে অনুভৱটোৰ ক্ষেত্ৰত অকণমান দিগদাৰ পোৱা যায় মানুহ যিহেতু উঠি অহা উঠা নমা কৰি থাকে আৰু সেই ক্ষেত্ৰত নিজকে বহুত সুৰক্ষিত হিচাপে মানে ভাবিব নোৱাৰোঁ সেইটো ক্ষেত্ৰত বহুতখিনি তিতা কেহা অভিজ্ঞতা আমি পাইছিলোঁ